প্ৰিয় শিল্পী বুলি ক'বলৈ হ'লে ডক্টৰ ভূপেন হাজৰিকাৰ নামেই প্ৰথমতে ল'ব লাগিব অসমত আৰু তেওঁৰ ভাল পোৱা বুলি ক'বলৈ তেওঁৰ কণ্ঠ আজি অসমৰ বাহিৰতো ভাৰত বা বিদেশতো তেওঁ যথেষ্ট সমাদৰ আছে তেখেতৰ কণ্ঠত যিবিলাক গীত প্ৰাণ পাই উঠে জীৱন্ত যেন লাগে আৰু সেই গীতবিলাক অতীজৰ পৰাই চলি আছে আমিতো সৰুকালৰ পৰাই শুনি আছোঁ আৰু এই মুহূৰ্তটো সেই গান গানবিলাক এতিয়াও শুনি থকা যায় আৰু এতিয়াও শুনিবলৈ ভাল লাগে সেই গানবিলাকত আপোনাৰ দেশ মাটি জাতি লগতে জীৱন্ত যিবিলাক আপোনাৰ নদী পাহাৰ ভৈয়াম গছ গছনি ফুল চৰাই চিৰিকটি পখিলা আকাশ ডাৱৰ পানী বৰষুণ সকলোখিনি সকলো যি কেঁচা মাটিৰ গোন্ধ থকা যিবিলাক সংগীত যিবিলাক অমৰ সৃষ্টি সেইবিলাক সঁচাই ভাল লাগে গতিকে ভূপেন হাজৰিকাৰ কথা আমি ক'বই লাগিব আৰু তেওঁৰ কথা কৰি থাকিবই লাগিব আৰু অনাগত ভৱিষ্যতো যাতে তেওঁৰ গীতবিলাক আমাৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ পায় সেই ক্ষেত্ৰত সকলোৱে আগভাগো ল'ব লাগিব গতিকে তেওঁৰ গীতবিলাক শুনি থাকিবলৈ সকলো সময়তে যিকোনো দুখ ভাগৰ ফূৰ্তি সকলো সময়তে শুনি থাকিলে শুনি থাকিবলৈ মন যায় গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ মোৰ প্ৰিয় গীতিকাৰ আৰু শুশ্ৰ সুৰকাৰ হিচাপে তেওঁ সদায় আগত তেওঁক ৰাখোঁ